অ' হেৰি দাদা হেৰি আপোনাৰ দোকানত এই চাহপাতটো আছিল নেকি ভাল চাহপাতটো অ' এইটো হেৰি কোনটো চাহবাগানৰ এই চেলেঙ চাহ বাগিচাৰ চাহ নে চাহ বাগিচাৰ আৰু কোনটো চাহ চাহ আছে আপোনাৰ দোকানত কোনটো চাহপাত আছে চেলেঙৰ আছে নে চিঙামৰাৰ আছে অ' আচ্ছা আটাইতকৈ মানে হেৰি সুলভ মূল্য কোনটো মানে আটাইতকৈ কম দামৰ কোনটো হ'ব আপোনাৰ এই কে জি কিমানকৈ আহে কম নহ'ব নেকি দাদা অ' মানে মোক অকণমান বেছিকেই লাগিছিল বেছিকৈ লাগিলে মানে বস্তুটো অলপমান বেছিকৈ ল'লোঁ হয় আপুনি যদি অকণমান দামটো মানে হিচাপত ধৰে আৰু তেতিয়া অ' সেইটো হয় অৱস্যে আৰু হেৰি সিহঁতে দহ কে জি মান চাহপাত ল'লে মানে অপুনিটো এক কে জিত এতিয়া ধৰি লওঁক দুইশ বা দুইশ টকা বুলি কৈছে দহ কে জিমান চাহপাত ল'লেটো আপোনাক এই দুই হেজাৰ টকা দিব লাগিব আপুনি অকণমান কম বেছি কৰি কেনে পোন্ধৰশ মানত কৰিব নোৱাৰিব নেকি তথাপিটো ধৰি লওঁক মানে দহ কে জি ল'মটো দহ কে জিটো এটা বৃহৎ এমাউণ্ট হয় মানে বহুত ডা ডাঙৰ এমাউণ্ট হয় ত' দহ কে জিত মানে পোন্ধৰশ টকাত ধৰিছিলোঁ আৰু মই মানে আপুনি বা কি কয় এতিয়া ওঁঠৰশ টকা মানে দিবই লাগিব অ' আপোনাৰ দোকানখন ক'ত আছেনো আচ্ছা আচ্ছা হেৰি কৰিব এই কি বোলে মই আজি গধূলি বা ভাটিবেলাতে যাই কেনে দামটো চাই আহিম সোতৰশ টকা কৰি ল'ব আৰু একো নহয় দিয়ক একো নহয় দিয়ক সোতৰশ টকা কৰি ল'ব মই আজি যাই কেনে চাই আহিম হা ভাটিবেলা ঠিক আছে অ' অ' ঠিক আছে হ'ব দিয়ক হ'ব দিয়ক